অঁ আপুনি ফটোগ্ৰাফাৰ দাদাজন হয়নে নহয় বাৰু অঁ আমাৰ মানে দাদাৰ বিয়া আছিলে আঘোণত তাৰবাবে এই ফটোগ্ৰাফাৰ আপোনাক মানে বিচাৰিছিলোঁ বিয়া আঘোণত আছে

দুজন লাগিছিলে অঁ আপুনি আমাৰ দাদা মানে ছোৱালীৰ ঘৰ দূৰত হয় ডিব্ৰুগড়ত আপুনি তালৈয়ো যাব লাগিব পাৰিব নহয়

বিয়া দুদিনীয়া হ'ব জোৰোণ আছে আগদিনা তাৰ পিছদিনা দৰাৰ লগত যাব লাগিব

জোৰোণতো যাব লাগিব আৰু পাছদিনা দিনটো আৰু ৰাতিটো থাকিব লাগিব নাই আমাৰ ইয়াতে থাকিব পাৰিব

অঁ মই কথাটো দাদাক দাদাৰ লগতো পাতি চাম বাৰু পইচাৰ কথাতো